আমি গাঁৱলীয়া মানুহ গাঁৱতে আছিলোঁ কিন্তু লৰা ছোৱালীৰ পঢ়া শুনাৰ সুবিধাৰ কাৰণে আমি নগৰলৈ যাবলগীয়া হ'ল তাত থাকি আমি ঘৰ দুৱাৰ ভাড়াকৈ লৈ হ'লেও আমি তাত ল'ৰা ছোৱালী পঢ়োৱাইছিলোঁ নিজেও তাতে আছিলোঁ কিন্তু নগৰীয়া যিহেতু আছিলোঁ নগৰীয়া সমাজখন আমাৰ কাৰণে বৰ মানে মনো মনোগ্ৰাহী নাছিলে আমি গাঁৱৰ নিচিনাকৈ তাত থাকিবলৈ কৰিবলৈ ব্যৱহাৰ পতি চলা ফুৰা আদি মানে সকলো পিনৰ পৰা আমি অসুবিধা পাইছিলোঁ কাৰণ নগৰত মানুহ এঘৰীয়া ইঘৰৰ লগত আনঘৰৰ কোনো সম্বন্ধ নাই ওচৰৰ মানুহঘৰেও ওচৰৰ মানুহঘৰক চিনি নেপাওঁ বুলি কয় বস্তু বাহানি আদি কিনা বেচাৰ কাৰণেও নগৰীয়া নগৰত থাকিলে তাৰ বস্তু বাহানিৰ দামো যথেষ্ট বেছি আৰু বিশেষকৈ সকলো বস্তু আমি নগৰত থাকিলে কিনিবলগীয়া হয় সেইটো কাৰণে সেইবিলাকৰ পৰা আমি যথেষ্ট অসুবিধা পাওঁ কিন্তু তথাপিও আমি ল'ৰা ছোৱালী পঢ়োৱাৰ কাৰণে থাকিবৰ কাৰণে বা নিজৰো কৰ্ম জীৱনৰ কাৰণে নগৰত থাকিবলগা হয় কিন্তু যেতিয়াই আমি নগৰত থাকোঁ তেতিয়াও আমি গাঁৱত থকাৰ গাঁৱৰ সোৱাদটো পাহৰিব নোৱাৰোঁ গাঁৱৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য গাঁৱৰ যিবোৰ নামঘৰ নামঘৰ পুথিভঁৰাল বা মইনামেল আদি যিবোৰ উৎসৱ গাঁৱত আমি পাওঁ সকলোখিনি আমি তাত নেপাইছিলোঁ যদিও থাকে নগৰীয়া জীৱনত কিন্তু সেইবোৰ আমি সকলোলৈকে গৈ উপভোগ কৰিবলৈ ভাল নেপাইছিলোঁ কিন্তু গাঁৱত আমি সেইবোৰ উপভোগ কৰিবলৈ পাওঁ কোনো উৎসৱ কোনো তিথি বিহু আদি আমি ভালদৰে চলিবলৈ পাৰোঁ হাঁহি ধেমালিৰ মাজেৰে দিনবোৰ যায় ইঘৰৰ লগত সিঘৰৰ সম্বন্ধ থাকে অহা যোৱা থাকে বিয়া বাৰু আদিৰ ক্ষেত্ৰত বহুত ফূৰ্তি ফাৰ্তা কৰি আনন্দ মনেৰে পালন কৰা হয় কোনো বাধা বিঘিনি নাথাকে সকলোৰে লগত আমি মিলি জুলি থাকিব পাৰোঁ সেইকাৰণে নগৰত থাকিলেও আমি গাঁৱৰ যিটো সুবাস সেইটো পাহৰিব নোৱাৰোঁ আকৌ যাতিয়া পুনৰ গাঁৱলৈ অহাতো আমি ভাল পাওঁ গাঁৱত থকাতোকে আমি বিচাৰোঁ কিয়নো নগৰীয়া জীৱন নগৰতে এৰি ল'ৰা ছোৱালীৰ যেতিয়া শিক্ষা শেষ হ'ব নিজৰ যেতিয়া কৰ্ম জীৱনৰ অন্ত পৰিব তেতিয়া পুনৰ আমি গাঁৱলৈ আহি গাঁৱৰ ৰাইজৰ লগতে মিলি জুলি গাঁৱৰ লগত থাকি আমি হাঁহি ধেমালিৰে ইঘৰ সিঘৰে মিলা মিলিকৈ থাকি আমি গাঁৱত গাঁৱৰ জীৱনটো আমি উদযাপন কৰি বেছি ভাল পাওঁ কাৰণ গাঁৱৰ লগত সম্বন্ধ থকাতো বেছি আনন্দদায়ক বিশেষকৈ গাঁৱৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য গছ গছনি আদি চৰাই চিৰিকটি যিবোৰ আমি দেখিবলৈ পাওঁ চোতালত হ'লেও ৰাতিপুৱা শুই উঠিয়েই যেতিয়া আমি চৰাই চিৰিকটি দেখিবলৈ পাওঁ গৰুৰ গোহালি থাকিব হাঁহৰ গড়াল থাকিব ইত্যাদিবোৰ চাবলৈ আমি বেছি ভাল পাওঁ সেইকাৰণে আমি নগৰত থাকিলেও নগৰীয়া জীৱনৰ যেতিয়া শিক্ষা আদি অন্ত হ'ব পুনৰ আমি গাঁৱলৈ অহাতো ভাল পাওঁ আমি সেইটো পচন্দ কৰোঁ